মই সকলো চৰকাৰী আঁচনিৰ বিষয়ে অৱগত নহ'লেও কিছুমান আঁচনিৰ বিষয়ে মই অৱগত যেনে অৰুন্ধতী আঁচনি এই আঁচনিৰ লক্ষ্য হৈছে আৰ্থিকভাৱে বঞ্চিত পৰিয়ালৰ ছোৱালীবোৰক ছোৱালীবোৰক এককালীন অনুদান হিচাপে সোণৰ যোগান ধৰা এই আঁচনিয়ে ছোৱালীবোৰৰ বিয়াৰ সময়ত সোণৰ যোগান ধৰে তাৰ উপৰিও তেওঁলোকৰ বিয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিনাৰ বাবে আৰ্থিক সাহাৰ্য্যও প্ৰদান কৰে আনটো আঁচনি হৈছে অৰুণোদয় আঁচনি এই আঁচনিয়ে অসমৰ কম আয়ৰ পৰিয়ালক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ ওপৰত গুৰুত্ৱ আৰোপ কৰে ইয়াৰ উদ্দেশ্য হৈছে সমাজৰ দুৰ্বল মানুহখিনিক উন্নত কৰা আৰু তেওঁলোকৰ জীৱনৰ মান উন্নত কৰা কনকলতা মহিলা সবলীকৰণ আঁচনি এই আঁচনিৰ দ্বাৰা মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে ই ই আত্মসহায়ক গোটৰ মহিলাসকলক আৰ্থিকভাৱে সহায় কৰে অন্য এটা আঁচনি হৈছে আপোনাৰ আপোন ঘৰ এই আঁচনিৰ লক্ষ্য হৈছে অসমৰ কম আয়ৰ পৰিয়ালৰ ঘৰ নিৰ্মাণ আৰু মেৰামতিৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা অন্য এটা আঁচনি হৈছে অটল অমৃত অভিযান এই আঁচনিখন হৈছে স্বাস্থ্য বীমা আঁচনি এই আঁচনিৰ জৰিয়তে অসমৰ নাগৰিকৰ বা জটিল ৰোগ আৰু কিছুমান চিকিৎসা পদ্ধতিৰ বাবে সুৰক্ষা প্ৰদান কৰা অন্যটো আঁচনি হৈছে মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি এই আঁচনিৰ দ্বাৰা উচ্চ শিক্ষা গ্ৰহণ কৰা আৰ্থিকভাৱে বঞ্চিত ছাত্ৰ ছাত্ৰীক বৃত্তি প্ৰদান কৰা